আমাৰ উৎসৱসমূহ হৈছে আমি অসমীয়া মানুহে সাধাৰণ বিশেষকৈ আমি বিহু পালন কৰোঁ বহাগ বিহু মাঘ বিহু কাতি বিহু আমাৰ বহাগ বিহুত সাত দিনীয়া পৰম্পৰাগত বহাগ বিহুৰ আগদিনাখন বহাগৰ এক তাৰিখৰ আগদিনাখন চ'তৰ আৰু বহাগৰ দোমাহী দিনাখন গৰু বিহু বুলি কয় বহাগৰ এক তাৰিখৰ দিনাখন মানুহ বিহু বুলি কয় গৰু বিহুৰ দিনাখন গৰু ৰাতিপুৱা মাহ হালধিৰে নোৱাই নদীত চাকেদি গৰু গা ধোৱাগৈ হয় গৰুৰ চাক ডালত থাকে কেৰেলা জাতিলাও থেকেৰা বেগেনা মাহ হালধি সেনেদৰে চাকডাল বনোৱা হয় সেই চাকডালদে দেৰে গৰুৰ গাত গৰুৰ গাত মাৰি মাৰি গা ধো গা ধোৱা হয় সেই চাকডালেৰে গৰুক যেতিয়া মাৰা হয় তেতিয়া কয় লাও খা বেগেনা খা বছৰে বছৰে বাঢ়ি যা মাইৰে সৰু বাপেৰে সৰু তই হ'বি বৰ গৰু সেনেদৰে কৈ গৰুক গা ধোৱা হয় আৰু গৰুক ঘৰলৈ অনা হয় পিছদিন সেইদিনা গধূলিলৈ সকলো মহিলা গোট খাই সক পিঠা খুন্দে পিঠা খুন্দি সেইদিনাখন গধূলি পিঠা পোৰে পিঠা সমূহ হৈছে তিল পিঠা ঘিলা পিঠা বৰ পিঠা সুতুলি পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু সান্দহ এইসমূহ পিঠা পোৰা হয় এইসমূহ পিছদিন ব'হাগৰ এক তাৰিখৰ দিনাখন ঘৰত চাকি যেন জ্বলাই গৃহস্থই ঘৰত ডাঙৰ মুখিয়াল গৰাকীয়ে চাকি জ্বলাই সৰুৱে ডাঙৰক সক সকলোকে সেৱা জনায় সকলোৱে ঘৰৰ আশীৰ্বাদ লয় আৰু সেইদিনা ভকত মাতি শুশ্ৰুষা কৰি সকলোৱে পিঠা পনা জলপান খায় আৰু সকলোৱে গধূলিলৈ খানা খায় ককাই ভাই একগোট হৈ পিনে আৰু সেই সেইদিনা গধূলিৰ পৰা গাঁও একগোট হৈ বিহু মাৰে প্ৰথম প্ৰথম গাঁওখনৰ মুখিয়াল মানুহৰ ঘৰ মানুহখন মানুহ ঘৰত বিহু মাৰে গাঁও প্ৰথম বিহু নামঘৰত জুৰি গাঁৱৰ প্ৰতিঘৰতে মাৰে মাৰি মাৰি সকলো ঘৰৰ মানুহ ওলাই যায় আৰু বিহু মাৰি মাৰি আনন্দ হয় যোনদিনালৈকে শেষ নহয় গাঁওখনত বিহু মাৰি সেইদিনালৈকে বিহু মাৰি থকা হয় আৰু বিহু মাৰি যিখিনি দক্ষিণা পায় যাৰ যিয়ে সাধ্য অনুযায়ী এটা এটা দক্ষিণা আগবঢ়োৱা হয় সেই দক্ষিণাৰে যি পাৰে সেইখিনি ৰাইজৰ নামঘৰত সাহায্য অন্তৰে দিয়া হয় আৰু বাকী থকা পইচাৰে গাঁওখনক এটা ভোজ খুওৱা হয় সেইটোক প্ৰীতি ভোজ বুলি কোৱা হয় আৰু এনেদৰে আমি ব'হাগ বিহু পালন কৰোঁ আৰু সকলোৱে নতুন কাপোৰ পৰিধান কৰোঁ বিহু মাৰিবলৈ যাওঁতে নাচনীসকলে মুগা ৰিহা মুগা মেখেলা ৰঙা ব্লাউজ আৰু হাতত টকা মূৰত গগনা আদি লোৱা হয় খোপাত কঁপৌফুল মাৰা হয় আৰু ল'ৰাসকলে ধুতি চুৰিয়া মূৰত গামোচা কঁকালত টঙালি মৰা হয় এনেদৰে আমি ব'হাগ বিহুটো উদযাপন কৰোঁ আৰু মাঘ বিহু মাঘ বিহু ভোগালী বিহু বুলিও কোৱা হয় মাঘ বিহুত খেতি বাতি উঠি সকলোৱে জা জলপান ৰ কাৰণে সকলোবোৰ যা যোগাৰ থাকে কাৰণে তাক ভোগালী বিহু বুলি কোৱা হয় মাঘ বিহুত জুই মেজি জুই জ্বলোৱা হয় মাঘ বিহুত গাঁৱৰ সকলো ল'ৰা লগ খায় পথাৰত খেৰ নৰা খেৰ কটা হয় সেই নৰা খেৰে নৰা খেৰে এটি ভেলাঘৰ বনোৱা হয় সেই ভেলাঘৰ ৰাতি সকলো ডেকা ল'ৰা থকা হয় আৰু এটি বৰ মেজি আৰু এটি সৰু মেজি বনোৱা হয় গাঁৱৰ সকলো মানুহে গছ দিয়ে গছবোৰ কাটি শুকুৱায় সেইবোৰ গছে মেজি বনোৱা হয় আৰু মাঘ বিহুৰ দিনাখন সেই মেজি পুৱাতে উঠি কাউৰীয়ে কা নোকোৱা আগতে উঠি সেই মেজি জ্বলোৱা হয় ডেকাবোৰে ল'ৰাবোৰে গা ধুই পিনে আৰু সেই জুইত সকলো গাঁৱৰ মানুহে গৈ সেৱা জনায় আৰু সেৱা জনায় আৰু সেই জুয়ে সকলো মানুহৰ দুখ সুখ দুখবোৰ আৰু বেমাৰ আজাৰবোৰ জাহ যেনেদৰে জুই জ্বলি শেষ হৈ যায় সেনেদৰে সকলোবোৰ জ্বলি শেষ হৈ যায় সেই জুইতে জাহ যায় আৰু ভোগালী বিহুত পিঠা পনা পোৰা হয় বিহুত আগদিনাহে বিহুত সেইখিনি পিঠাসমূহ হৈছে তিল পিঠা ঘিলা পিঠা বৰ পিঠা সুুতুলি পিঠা লাড়ু নাৰিকলৰ লাড়ু তিলৰ লাড়ু আদি এনেধৰণৰ সমূহ পিঠাসমূহ বনোৱা হয় আৰু মাঘ বিহু সকলো মানুহে খানা খায় পি সেই সেই ভোজটো সকলোৱে পইচা তুলি আমি সেই ভোজটো গ্ৰহণ কৰোঁ নাচি বাগি সকলোৱে আনন্দত আমি মাঘ বিহুটো পালন কৰোঁ তাৰপিছত আহিলে কাতি বিহু কাতি বিহুত কঙালী কাতি বিহুত কঙালী মানে হৈছে যে বছৰত যি যিখিনি আমি সোণগুটি চপাওঁ মানে যিখিনি ধান চপাওঁ সেইখিনি চপাবলে আৰম্ভ কৰোঁহে সেই তেতিয়ালে তাৰমানে মানুহৰ ভঁৰালবোৰ নাইকিয়া হয় সেইকাৰণে তাক আমি ক কঙালী ভঁৰাল বুলি কোৱা হয় সেই ক কঙালী বিহুত আমি তুলসী তলত চাকি কাতি বিহুত তুলসী তলত চাকি দিওঁ আৰু ঘৰত চাকি জ্বলাওঁ ভঁৰালৰ আগত চাকি জ্বলাওঁ পথাৰত গৈ চাকি দিওঁ চাকি এইকাৰণে দিওঁ যে পথাৰখন পোহৰাই তোলে আৰু কিছুমান পোকে পথাৰখন অনিষ্ট কৰে আৰু সেই জুইতে জুইৰ পোহৰতে প সেই পোকসমূহ মৰ মৰি যায় কাতি বিহুত কাতি বিহুত পিঠা পনা পু পুৰোঁ যদিও ইমানকৈ নহয় এনেই হেৰিয় তিল পিঠা বৰ পিঠা ঘিলা পিঠা এইকিটা পিঠাহে পুৰোঁ আৰু এনেদৰেহে আমি কাতি বিহুটো পালন কৰোঁ আৰু এনেদৰে আমি আমাৰ উৎসৱ তিনিটা পালন কৰোঁ বিশেষকৈ আমি আমাৰ অসমীয়া বুলি ক'লে এই তিনিটাই বিহুৱেই আমাৰ প্ৰধান তাৰপিছত আমি তাৰপিছত আহিলে উৎসৱ আমি হেৰিয়ত ভাদ মাহত জন্মাষ্টমী পাতোঁ মহা শ্ৰীশ্ৰী জন্মা শ্ৰীকৃষ্ণ জন্ম জন্মাষ্টমী আমি পালন কৰোঁ আমি সেই গোটেই গাঁওখন একগোট হৈ ৰাতি নাম হৰি নামেৰে গোটেই নামঘৰটো মুখৰিত কৰোঁ আৰু ৰাতি বাৰ বজাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ জন্ম হোৱা সেই গীতটি আমি সেই নামষাৰ গাই ভগৱান কৃষ্ণ জন্ম হোৱা নামষাৰ গাই আমি আমি আমাৰ সেই উৎসৱটি সামৰা হয় এনেদৰে আমি আমাৰ ধৰ্মৰ ৰীতি নীতিসমূহ কৰা হয় আৰু আমাৰ এই উৎসৱসমূহ এনেদৰে পালন কৰা হয়